সময় পাৰ কৰিব পাৰে বা যদি আপোনালোকে বাইকেৰে গৈছে তেতিয়া আপোনালোকে নেচাৰৰ উপভোগ কৰিব পাৰে যিহেতু আপোনালোকে যে পাহাৰীয়া বিশেষকৈ দেখা যায় যিহেতু বাইক ৰাইডিং কৰিলে প্ৰায় মানুহে আপোনাৰ পাহাৰীয়া অঞ্চলত যায় তো আপোনালোকে সেই নেচাৰেল আপোনালোকে যিটো সৌন্দৰ্য সেইটো উপভোগ কৰিব পাৰে বা আপোনালোকে যদি বাছেৰে গৈছে বা কাৰেৰে ক'ৰবাত পিকনিক গৈছে তেতিয়া আপোনালোকে লুডু খেলিব পাৰে বা চেছ খেলিব পাৰে লুডু বা চেছ ধৰক আপুনি আজিকালি ফিজিকেল যিটো লুডু বা চেছ কয় সেইটো নাথাকিলেও আপোনালোকে মোবাইলত এপছ ডাউনলোড কৰি আপোনালোকে খেলিব পাৰে গতিকে তেনেধৰণৰ বহুতো আপোনালোকৰ তেনেকৈ যিবোৰ বস্তু আছে যিবিলাকে আপোনালোকে যদি দীঘলীয়া বা লং জাৰ্ণিত যায় তেতিয়া আপোনালোকে সেইবোৰ কৰি পেলাই টাইম পাৰ কৰিব পাৰে